ধৰ্ম ধৰ্ম বুলি ক'লে আচলতে মানুহে মানুহক ভাল পোৱা ইজনে সিজনক পৰস্পৰে পৰস্পৰক ভাল পোৱা সেৱা কৰা সন্মান জনোৱা তাকে ধৰ্ম বুলি কয় প্ৰত্যেকৰ মনৰ ভাৱ বুজি পোৱা বা সকলোকে সমান ব্যৱহাৰ কৰা সমান চকুৰে চোৱাকে ধৰ্ম বুলি কোৱা হয় ধৰ্ম আচলতে তাহানিতে শুদ্ধ সনাতনী ধৰ্মই প্ৰচাৰ আছিল আমিও শুদ্ধ সনাতনী ধৰ্মৰে সমাজত আছোঁ যদিও বৰ্তমান সমাজত ধৰ্মৰ বিভিন্ন পন্থাবিলাক চৰ্চা হৈ আছে বা প্ৰচলন আছে যেনেকে ভাগৱতী বৈষ্ণৱ ধৰ্ম বা নাম ধৰ্ম আৰু বা যি শ্ৰীকৃষ্ণৰ বিভিন্ন বৈষ্ণৱ ধৰ্ম এনেধৰণৰ ধৰ্মবিলাক আছে আৰু যিটো ধৰ্মবিলাকে মানুহক বিভেদ আনিব নালাগে সেই ধৰ্ম এটা ধৰ্মত যেতিয়া আমি লগ হওঁ বা ধৰ্ম থাকোঁ তেতিয়া হ'লে এখন সমাজ পোৱা যায় সমাজ সেৱা কৰাৰ যি মানসিকতা থাকে তেতিয়া সেই ধৰ্মৰ এটা সমাজ পোৱা যায় সেই সমাজত সেৱা মনোভাৱেৰে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত ভাগ লৈ সেৱাৰ মনোভাৱ থকা সকলে সহায় কৰিব পাৰে বা সমা ধৰ্মই সমাজসেৱাৰ এটা বিষয় বুলিয়ে ক'ব পাৰি সমাজক সেৱা কৰাৰ মনোভাৱ থাকিলে আমি ধৰ্মৰ জৰিয়তে বা ভাল ব্যৱহাৰৰ জৰিয়তে আমি সমাজখনক কেনেকে আগুৱাই নিব পাৰোঁ সেই কথাবোৰ আলোচনা চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব পাৰোঁ আৰু সেই ধৰ্মবিলাক সঘনাই অনুশীলন কৰিবলৈ আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰোঁ যেনেকে বিশেষ দিনবিলাকৰ তাৎপৰ্য অনুযায়ী আমি সেই অনুষ্ঠানবিলাক পতা হয় যেনেকে নাম ধৰ্মৰ বিভিন্ন ভাগৱত অনুষ্ঠানবিলাক পাতি তাত ধৰ্মৰ অধ্যয়ন বা অনুশীলন কৰা হয় বা বিভিন্ন গুৰুসকলক উপস্থিতিত সেই অনুষ্ঠানবিলাক চলি থাকে আৰু সেই অনুষ্ঠানবিলাক শ্ৰৱণ কীৰ্তনৰ জৰিয়তে মানুহে নিজকে আগবঢ়াই নিব পাৰে সমাজক বিভিন্ন ধৰণৰ ভাল পদ্ধতিৰে সমাজ এখন কেনেকে শুদ্ধভাবে সঠিক পথত আগুৱাই নিব পাৰি সেই ধৰ্মই জ্ঞান দিয়ে মানুহক ধৰ্ম চৰ্চা কৰি থকা শুনি থকা মানুহবিলাকে শুদ্ধ পদ্ধতিৰে নিজৰ সমাজখনক আগুৱাই নিয়াত চেষ্টা কৰে গতিকে ময়ো সেই ধৰ্মৰ অনুশীলন কৰোঁ বা ধৰ্মৰ সমাজৰ মাজত থাকি নিজৰ কৰণীয়খিনি কৰি যাবলৈ সদায় প্ৰস্তুত থাকোঁ আৰু সমাজসেৱাৰ কাৰণে সেই ধৰ্মানুষ্ঠানবিলাকত প্ৰতিটো অনুষ্ঠানবিলাকত উপস্থিত থাকি নিজকে ধন্য মানো বা উপস্থিত থাকিবলৈ চেষ্টা কৰোঁ এনেধৰণে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ধৰ্মবিলাকৰ যথেষ্ট অৰিহণা আছে